নৱজাতক শিশুসকলে যাতে এটা স্বাস্থ্যসন্মত পৰিৱেশ পায় তাৰ বাবে শিশুসকলক খাদ্য যোগান পুষ্টি থকা খাদ্য আদি খোৱাব লাগে ল'ৰা ছোৱালী বা নৱজাতক সকলক নিয়মিতভাৱে গা ধোওৱাটো একদম প্ৰয়োজনীয় কাৰণ গা নুধোৱালে তেওঁলোকৰ গাত বীজাণু আদি বিয়পিব পাৰে আৰু বীজাণু আদি বিয়পিলে নৱজাতকসকলৰ বেমাৰ খুব সহজে হয় তাৰ কাৰণে এইটো নিতান্তই প্ৰয়োজন যে নৱজাতকসকলে চাফ চিকুণে থাকে তেওঁলোকৰ ঘৰত থকা ডাঙৰ লোকে তেওঁলোকৰ প্ৰতি এইটো সাৱধানতা ৰাখিব লাগে যে তেওঁলোকে কোনো কুকুৰ মেকুৰী বা জীৱ জন্তু আদি চুই বা চুৱাৰ পিছত হাত দুখন যাতে ভালদৰে ধোৱে কিবা এটা খোৱাৰ আগত হাত দুখন যাতে ভালদৰে ধোৱাই লয় মাটি বালিত বাগৰি থকা নৱজাতকসকলৰ প্ৰতি এইটো ধ্যান ৰাখিব লাগে যে তেওঁলোকে যিকোনো বস্তু নোধোৱাকৈ মুখত নিদিয়ে কাৰণ তাৰ ফলত বীজাণু বিয়পি তেওঁলোকৰ জ্বৰ ডায়েৰীয়া ড্ৰিচেণ্টেৰি এনেকুৱা আদি এনেকুৱা ধৰণৰ স্বাস্থ্যৰ হানি হোৱা দেখা যায়